মই হাঁহ কুকুৰা পুহোঁ ইয়াৰপৰা যথেষ্ট উপকৃতও পাইছোঁ বছৰে পঞ্চাছ ষাঠি হাজাৰ টকা উপাৰ্জন কৰি পাইছোঁ তাৰ পাছত আমি এতিয়া ঘৰচীয়া এই ঘৰতে পোহা ঘৰচীয়া সেই কুকুৰটো কুকুৰাখিনিয়ে পুহি আছো প্ৰথমতে ব্ৰইলাৰ আৰু কইলাৰ বহুত ধৰণৰ জাত আছে কিন্তু ঘৰত ঘৰচীয়াবিলাক প্ৰায় আমি পুহি থকা হয় তাৰপৰা যথেষ্ট উপাৰ্জন কৰিছোঁ তাৰপৰা এজনী কুকুৰা বিছ পঁচিছটা কণী পাৰে ত্ৰিছটাও পাৰে কিছুমানে ডাঙৰজাতৰ কুকুৰাই ত্ৰিছটা তাৰপাছত উমনি দিওঁ তাৰ পিছত একৈছ দিনমানত ওলাই যায় পোৱালি তাৰ পোৱালিক যথেষ্ট যত্ন ল'ব লগা হয় এতিয়া ঠাণ্ডা দিনত অলপ গৰম ভাৱ গৰম ভাবত থাকিব দিব লাগে আৰু ঠাণ্ডা দিনত গৰম দিনতো অকণমান হেৰি কৰিব লাগে চাব লাগে এতিয়া ঠাণ্ডা দিনত লাইটৰ পোহৰ দি অকণমান গৰম ভাৱ গৰম ভাৱ হেৰিয়ত থ'ব লাগে তেনেকৈ অকণমান যত্ন লোৱা হয় আৰু তেনেকৈ ভাল উপাৰ্জনে কৰি আছো হাঁহ কুকুৰাৰপৰা আমি বেলেগ জাতৰ আছে যদিও কইলাৰ বইলাৰ সেইবিলাকতকৈ আমি ঘৰচীয়াটোৱে পুহি আছো সেইবিলাক আমি ইমান পোহা নাই এতিয়া ঘৰচীয়াটোৰপৰাই ভাল উপাৰ্জন কৰি আছো সেই বাকীকেইটা জাতৰ কথা ইমান নাজানো কৰি পোৱা নাই এতিয়া ঘৰ সেই এইটোৰপৰাই যথেষ্ট মানে উপাৰ্জন কৰি থকা হৈছে তাৰ পিছত হেৰি এইটোৱেই মানে আমাক বহুত লাভৱান কৰিছে এতিয়া কণীৰ হেৰি ছমাহঁতে আমি বিক্ৰী কৰিব পৰা যায় কুকুৰা হেৰি ঘৰৰপৰা লৈ যায়হি তাৰ পাছত তাৰ আমি কেজি চিষ্টেম দিয়া হয় তাৰ পাছত এনেকৈ এনেকৈও নিয়ে গোটাকৈ তাৰ পিছত কেজি হিচাপে নিলে মানে মানে সৰহকৈ দি দিওঁ সৰহকৈ নিবলৈ হ'লে সেনেকৈ কেজি হিচাপত লৈ যায় সেনেকৈ ভাল উপাৰ্জন মানে কৰি থকা হৈছে আৰু সেইটোতে লোকচানটো আজিলৈকে তেনেকৈ হোৱা নাই এইখিনি যেনেকৈ যত্ন কৰিব লাগে তেনেকৈয়ে কৰি আছো আজিলৈকে লোকচান মানে হোৱা নাই এইটো এতিয়া পঞ্চাছ ষাঠি হাজাৰমান সিমানখিনি মানে উপাৰ্জন কৰা হয় আৰু তেনেকৈ সেইটো প্ৰায় সিমানখিনিয়ে হেৰি কৰি আছো এনেকৈ এতিয়া ঘৰুৱা ঘৰুৱা মুৰ্গী খাব লাগে বহুতখিনি বাকীবিলাকৰ হেৰিকৈ ঘৰুৱা মুৰ্গীটো ভাল ভিটামিন আছে বহুতে সেইটো কুকুুৰাই বিচাৰে ঘৰচীয়া কুকুৰাটোৱে বিচাৰে বেছিকৈ তাৰ পিছত বহুত দূৰৰ দূৰৰপৰা মানুহে নিবলৈ আহে ঘৰচীয়া কুকুৰা ভাল মানে লাভৱান হৈছোঁ আৰু তেনেকৈয়ে